হেল্ল' অঁ অঁ বাইদেউ নমস্কাৰ কি খবৰ অঁ কওক কওক হে আপোনাৰ আৰু ফোনত কওক কওক অ' গড একে ধেৎ তেৰিকা আনিছিলোঁ নহয় অ' বাইদেউ একদম ল অনা লগেলগেই বিকি হ'ল অ' ৰাম ৰাম ৰাম ৰাম হ'ব আপুনি চিন্তা কৰিব নেলাগে বাইদেউ আছে আৰু আছে সেই কি চিন্তা কৰিছে মই থাকোঁতে আহিলেই হ'ল আপুনি সস্তাতে বহুত ধুনীয়া ধুনীয়া ছুৱেটাৰ আহিছে এই নাই নাই এই নহয় অ' বাইদেউ সঁচাকৈ কৈছোঁ আপুনি আহি চাওকচোন একবাৰ মই ফটো মাৰি পঠাই দিম নেকি আকৌ আপোনালৈ দাম মানে এনেই আপোনাৰ ক্ষেত্ৰত ওৱান থাউজেণ্ড আৰু মানে এহেজাৰ টকা কৈছোঁ এই নাই মোৰ একদম এই নহয় মোৰ কিনা দাম অ' বাইদেউ নাই এই কিছুমান বস্তুত একেবাৰেই নেথাকে হ'ব বাৰু আপুনি এই নাই এই হ'ব হ'ব বাৰু আপুনি আহকচোন মই কমাম নহয় আপোনাৰ লগত বাৰু মই এই দাম দৰ হ'ব আপুনি আহি যাওকচোন বাৰু আপুনি এ নাই নাই এই আহক আপুনি আজিৰ নেকি মোৰ আপুনিতো মই দোকান খোলাৰ পৰা দেখোন আপুনি মোৰ তাতেই চব কিনে আৰু মই সেইদিনাখন এই এনেকুৱা হ'ল মই একদম পাহৰি থাকিলোঁ অ' হ'ব হ'ব আপুনি ইমান চিন্তা নকৰিব বাৰু হ'ব এইটো এটা এইটো বা আহি চাওকচোন এইটো ল'বলৈ লওকচোন হ'ব আপুনি আহিলে মিলাই দিম আপুনি মোক আপুনি যেতিয়াই আপোনাৰ ইচ্ছা

নহ'লেবা আপোনাৰ ঘৰতে পহুচাই দিওঁ ঘূৰাব অঁ হ'ব ঠিক আছে অঁ অঁ

হ'ব হ'ব আপোনাক মই দিম দিম আপুনি একো চিন্তা কৰিব নেলাগে অ' বাইদেউ মই আপোনাৰ লগত বাৰু এই মিলাম মিলাম হ'ব আপুনি দিব আৰু এহ্ নাই বাইদেউ আপুনি মোক আৰু এই আঠশ টকা দিব আৰু আপুনি চাবচোন বাৰু বস্তুটো ল'লে আপুনি নিজে দিবলৈ মন যাব দামটো কিন্তু মই আপোনাক বহুত কমাই কৈছোঁ অঁ এই হ'ব দিয়ক আপোনাৰ এনেই অঁ অঁ মিলাব এনেইতো আপোনাৰ ভালেই ন অঁ অঁ এই ভাল কৰিলে ধন্যবাদ দেই বাইদেউ মোৰ খালী আৰু বেয়া লাগিছে আৰু মই যে ৰা নেৰাখিলোঁ সঁচাকৈ দেই এইবাৰ পৰা মনত ৰাখিম হ'ব দিয়ক